ঐ শইকীয়া জাননে মই হোম থিয়েটাৰ এটা আনিছিলো হোম থিয়েটাৰটো মানে অৰ্ডাৰ দি অনা যদিও মাতটো ইমান ভাল নহয় একদম ফটা তা ছাউণ্ডটোও ইমান হাই নহয় আৰু এনে শুনিও ইমান শুনিবলৈ ইমান ভাল নহয় মাতটো মানে ফটা ফটা আহে মানে এইবোৰ বস্তুবোৰ কিবা ডুপ্লিকেট নেকি ছাগে কাৰোবাক দিয়া কেনেদৰে ঘূৰাই দিয়া তেনেকুৱা হ'ব সম্ভৱ নেকি অলপ পিছফালে মানে অকণমান দাগি থকা নিচিনাও লাগিছে এ ইমান দাম দি মিচাকৈ আনিলো এই এইবোৰ বস্তু সৰ্বসাধাৰণতে মানে নিজে দেখা বস্তু নানিলে চাই অনা নিচিনা নহয় অৰ্ডাৰ দিয়া বস্তুবোৰ একেবাৰে ডুপ্লিকেট আৰু গতিকে মই ভাবিছো যদি কোনোবাই লয় মানে এইটো কবিচোন মই ঘূৰাই দিম বুলি ভাবিছো এনে ইমানবোৰ পইচা এনে সোমাই আছে ভাল হোৱা হ'লে বাৰু একো নাই যদিহে দাম দি যদি বস্তুটোৱেই ভাল নহয় তেতিয়া আৰু এনে ৰাখিনো কি কৰিম এইটো খবৰ দিবিচোন যদি কোনোবাই লয় মই মানে ৰিটাৰ্ণ কৰি দিম